বৰ্তমান অসমৰ ব্যৱসায়িক খণ্ডই আন আন যিবিলাক উদ্যোগিক খণ্ড আছে সেইসমূহৰ লগত বহুত ধৰণে সহযোগিতা কৰা দেখা গৈছে যেনেধৰণে আন্ত শাখা একত্ৰিত কৰা হৈছে যেনেধৰণে বিভিন্ন ধৰণৰ যিখিনি এম এন চি যিবিলাক কম্পেনিছ আছে সেই কম্পেনিছৰ লগত ইণ্টিগ্ৰেশ্যন কৰা দেখা গৈছে তেওঁলোকৰ লগত মাৰ্জ কৰা দেখা গৈছে বিভিন্ন ধৰণৰ আজিকালি যিখিনি এডভান্স টেকনলজি আছে সেই টেকনলজিসমূহ ব্যৱহাৰ কৰি আৰ্ট এণ্ড ক্ৰাফ্ট যিবিলাক ইণ্ডাষ্ট্ৰি আছে যিবিলাক আমাৰ খাদী উদ্যোগ আছে সেই উদ্যোগসমূহত লগোৱা দেখা গৈছে বিভিন্ন ধৰণৰ হাইদ্ৰ ইলেক্ট্ৰনিক প্ৰজেক্টসমূহ কৰা দেখা গৈছে ফৰেন কম্পেনিৰ লগত টাই আপ কৰা দেখা গৈছে তো বিভিন্ন দিশত আমাৰ অসমৰ ব্যৱসায়িক খণ্ডই উদ্যোগসমূহৰ ডেভেলপ কৰিছে আজিকালি বৰ্তমান যিখিনি সহজে উপলব্ধ যিখিনি আমাৰ ব্যৱস্থা গভমেণ্টে যিখিনি সুবিধা কৰি দিছে সেই সুবিধাসমূহ লোৱা দেখা গৈছে